মই উত্তৰ ভাৰতীয় খাদ্য ৰান্ধি ভাল পাম কাৰণ উত্তৰ ভাৰতীয় খাদ্যবিলাকত নানান ধৰণৰ মছলা মছলাজাতী য় বস্তু ব্যৱহাৰ কৰি বনোৱা হয় আৰু সিহঁতৰ খাদ্যবোৰ মোক নিজৰ নিজকে বহুত ভাল লাগে কাৰণ আমাৰ ইয়াৰ খাদ্যত আমি ইমান আমি ইমান মছলা ব্যৱহাৰ নকৰোঁ উত্তৰ ভাৰতীয় মানুহবিলাকে যিহেতু আটাইতকৈ আমাৰ দেশত মছলাৰ ব্যৱহাৰ কৰি খায় আৰু সিহঁতৰ খাদ্য বহুত সোৱাদ হয় মাছ মাংস এইবিলাক মাছ মাংস বনাওঁতে সিহঁতে নানান ধৰণৰ মছলা মাছ মাংসই নহয় নিৰামিষ নিৰামিছ বস্তু্ৰ খাদ্য বনাওঁতেও ভাজি বনাওঁতেও নানান ধৰণৰ মছলা দি বহুত ভালদৰে বনায় তো তাকে খাই বহুত ভাল লাগে আৰু মোৰ মই উত্তৰ উত্তৰ ভাৰতৰ খাদ্য বনাই বহুত নিজকে ভাল পাম যিহেতু মোৰ মছলাজাতীয় বস্তু ভাল লাগে আৰু মছলাজাতীয় খায়ো ভাল পাওঁ মই মাছ মাংস ভালকৈ মছলা দি বনোৱাটো বহুত ভাল লাগে তো সেইবাবে মই উত্তৰ ভাৰতীয় খাদ্য বনয়ো ভাল পাম কিবা এটা শিকিবলৈ পাম বনাবলৈ আৰু বহুত ভাল লাগিব মোক মই উত্তৰ ভাৰতীয় খাদ্য বনাব পাৰিলে